এজন ব্যৱসায়ী হিচাপে সাধাৰণতে যি মোৰ লগত যিসকল ল'ৰা থাকে বা যিসকল মোৰ কৰ্মচাৰী থাকে তেওঁলোকক সদায় এটাই নিৰ্দেশ দিওঁ যে যেতিয়া কাষ্টমাৰ আহে আমাৰ যিখন গ্ৰাহক আহে গ্ৰাহক সদায় সুন্দৰ ব্যৱহাৰ কৰিব লাগে বা হাঁহি মুখে কথা ক'ব লাগে আৰু গ্ৰাহকে বিচৰা ধৰণে যিবোৰ সামগ্ৰী সেই সামগ্ৰীবোৰ যাতে তেওঁলোক সুন্দৰভাৱে আগবঢ়াব পাৰি সেইটো চেষ্টা কৰিব লাগে বা এইটো কি কয় যিবোৰ আমাৰ জোখমাখ আমাৰ যেতিয়া কৰে সেই জোখমাখটো সদায় যাতে ধৰক সঠিকভাৱে হয় বা গ্ৰাহকে বিচৰা ধৰণে দিবলৈ চেষ্টা কৰিব লাগে আৰু যিবোৰ সামগ্ৰী যাতে অধিক মূল্য ক'ব নালাগে যিটো অধি মানে উচিত মূল্য সেই উচিত মূল্যটো মানে ধৰক গ্ৰাহকজনক ক'ব লাগে যাতে গ্ৰাহকজনক যিমান পাৰে সুখী কৰিব লাগে আৰু এটা দ্বিতীয় কথা হ'ল গ্ৰাহকজনে যিখিনি বিচাৰে বা যিখিনি সামগ্ৰী ধৰক আজিকালি বহুত গ্ৰাহকে আহি পেলাই আমাক বিচাৰে যে বস্তু কেনেকুৱা ধৰণৰ বস্তু আছে সেই বস্তুবোৰ যাতে সঠিক হয় মানে ভাল বস্তু হয় সেই ভাল বস্তু যোগান ধৰিব লাগে যাতে গ্ৰাহকজনে সুখী হয় মনত আৰু গ্ৰাহকজনে যেতিয়া আমাৰ দোকানলৈ পুনৰ উভতি আহে বা আমি তেওঁলোকক সদায় শুশ্ৰূষা কৰিব পাৰোঁ সেইটো চেষ্টা কৰিব লাগে আৰু আমাৰ কৰ্মচাৰীক নিৰ্দেশ দিয়া হয় যাতে সদায় হা মানে কওঁ গ্ৰাহকজনে যাতে আমাৰ পৰা কোনো অসুবিধাৰ সন্মুখীন নহয় বা সেই গ্ৰাহকজনে যাতে আমাৰ আমাক লৈ সমস্যাত নপৰে আৰু সেই গ্ৰাহকজনে আমাৰ ওচৰলৈ যাতে সদায় আহে বা আমা আমি বিচৰা ধৰণে তেওঁক সদায় শুশ্ৰূষা আগবঢ়াই যাব পাৰোঁ মই প্ৰত্যেকজন কৰ্মচাৰীকে মই নিজে নিৰ্দেশ দিওঁ যাতে তেওঁ তেওঁলোকক মোৰ কৰ্মচাৰীসকলে বিচৰা বা মানুহে গ্ৰাহকে বিচাৰ ধৰণে সুখী হওক আৰু মোৰ কৰ্মচাৰীজনৰ যাতে তেওঁলোকক ভাল ব্যৱহাৰ কৰে